মই ঠিক কৰা গাড়ীখনৰ যিহেতু এজেঞ্চীৰ লগতে ঠিক কৰা হৈছিল গতিকে এজেঞ্চীয়ে ভাড়াটো মোক আগতিয়াকৈ জনোৱাৰ পিছত ড্ৰাইভাৰে যেতিয়া ভাড়াটো মোক বঢ়াই দিব কৈছিল মই তেতিয়াই কৈ দিলোঁ যে বিশেষকৈ ভাড়াটো যিহেতু অতি বেছি সাতশ টকামান আছিল গতিকে তাতকৈ বেছি মই আৰু দিব নোৱাৰোঁ বুলি তেওঁক জনাই দিছিলোঁ